মই ম মোবাইলটোকে ধৰি লওক পাইছোঁ কিন্তু মই ধৰি লওক ইংলিছৰ আখৰবিলাক ইমান মই নাজানো আৰু ইংলিছত মই লিখিও পোৱা লিখি পোৱা নাই কিন্তু মই অসমীয়া ভা ভাষাটোকে লিখিছোঁ আৰু অসমীয়া আমি অসমীয়াই আৰু সেইমতে অসমীয়া ভাষাটোকহে মই লিখিব পাৰিছোঁ

আৰু আমাৰ ধৰি লওক নিজৰ ভাষা যিটো অসমীয়া সেই ভাষাতেই ধৰি লওক মই আজিলৈকে লিখি আহিছোঁ আৰু ধৰি লওক বন্ধুসকলৰ লগত এই ভাষাত অসমীয়া ভাষাটোকেই লিখি আদান প্ৰদান কৰিছোঁহক

সেই অ অসমীয়তে মানে মোৰ নিজৰ মনৰ ভাৱ প্ৰকাশ আদান প্ৰদান কৰোঁ আৰু সেইমতে ধৰি লওক অসমীয়াৰ বাদে আৰু বেলেগ ভাষা মই ব্যৱহাৰ নকৰোঁ